ভাৰতৰ চৰকাৰী ভাষা হৈছে হিন্দী কাৰণ হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা কিন্তু আজিকালি চৰকাৰী হওক বেচৰকাৰী হওক বেছিভাগেই ইংৰাজী ভাষাটো বেছিকে ইউজ কৰি আছে আৰু মই তাৰ ফলত ক'ব বিচাৰোঁ যে ইংৰাজী ভাষাটো এৰিকেনে যদি আমাৰ ৰাষ্ট্ৰীয় ভাষা বা আমাৰ কথিত ভাষাবোৰ ইউজ কৰা যায় তেন্তে আমি বেছি আৰু অগ্ৰগতি কৰিম কাৰণ আমি জন্মৰ পৰাই নিজৰ মাতৃভাষা শিকি আহোঁ কিছুমানে অসমীয়া ভাষা শিকে কিছুমানে বাংলা ভাষা শিকে কিছুমানে নেপালী ভাষা শিকে বা কিছুমানে অন্য ভাষা শিকে মই তাকেই ক'ব খুজিছোঁ সেই হিচাপে এটাই ভাষা কৰি দিয়ক যাতে আন দেশৰ তুলনাত আমি আৰু বেছি অগ্ৰগতি কৰোঁ যেনেকৈ জাপান দেশত খালী জাপানীজেই চলে জাপান ভাষাই কয় চাইনাত আকৌ চাইনাৰ তেওঁলোকৰ যি লেংগুৱেজ সেইটোৱে ইউজ কৰে তো সেই হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ দেশৰ সচৰাচৰ ভাষাবোৰ অলপ মিলি চলিলে ভাল হয় যেনেকৈ হিন্দী ভাষাটো সকলোতে কৰি দিলেই ভাল হ'ব আৰু মই দেশৰ ভাষিক বৈচিত্ৰৰ বিষয়ে এইটোৱে কব খোজোঁ যে ইমানেই আমাৰ মানে ভাষা আছে ইমানই ইমান বেলেগ বেলেগ ধৰণৰ মানুহ আছে ইয়াতে বেলেগ বেলেগ জাতিৰ মানুহ আছে নতুন নতুন ভাষা শিকিব পাৰি সেই বুলি আৰু চৰকাৰী ভাষা হিচাপে আমি হিন্দীটোৱে মই বিচাৰোঁ